মানুহে প্ৰাকৃতিক সম্পদ অবাধ ব্যৱহাৰ ক্ষেত্ৰত ফলত আমাৰ আৰু পৃথিৱীৰ বিভিন্নভাৱকে প্ৰভাৱ পেলাইছে যিহেতু আজিকালি বায়ু প্ৰদূষণ পানী প্ৰদূষণ শব্দ প্ৰদূষণ মাটি প্ৰদূষণ আদি বিভিন্ন প্ৰদূষণে ভৰি পৰিছে এই ক্ষেত্ৰত আমাৰ পৰিৱেশ প্ৰদূষণ পৰিৱেশ আৰু বিভিন্নভাৱে প্ৰাকৃতিক ভাৰসাম্য নাইকিয়া হৈছে জলবায়ু পৰিৱৰ্তন হৈছে

ইয়াৰ ফলত বিভিন্ন ক্ষয় ক্ষতি হৈছে য'ত বৰষুণৰ পৰিমাণ কম হৈছে ক'ৰবাত বাঢ়ি গৈছে আমি ইয়াৰ ফলত আমাৰ খেতি বাতি বা উৎপাদনত তাৰতম্য হৈছে ক'ৰবাত বানপানী হৈছে ক'ৰবাত

পানীয়ে হোৱা নাই ফলত খেতি কৰিব পৰা নাই আৰু পানী প্ৰদূষণৰ এখন ফলত বিভিন্ন

মৎস্য জীৱ আৰু বিভিন্ন জীৱ কুললৈ বিপদ মাতি আনিছে

আৰু এই খনিজ পদাৰ্থৰ প্ৰাকৃতিক গেছ তেল অবাধ ব্যৱহাৰ কৰাৰ ফলত আমাৰ সম্পূৰ্ণ পৃথিৱীৰ ভাৰসাম্যতা নাইকিয়া হৈ গৈছে আৰু আমাৰ পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি গৈছে ইয়াৰ ফলত অ'জন স্তৰ লেয়াৰত বৃহৎ ফাট মেলিছে বৰফ গলি গলাৰ ফলত বিভিন্ন অঞ্চলত প্ৰাকৃতিক দুৰ্যোগ হৈছে